আমাৰ কাৰ্বি সমাজত দেহাল উৎসৱ পালন কৰা হয় আৰু এই দেহাল উৎসৱটো বছৰত এবাৰকৈ আহে আৰু ফাগুণ মাহত আহে আৰু এই পূজাত তেনেধৰণৰ জীৱ জন্তুৰো প্ৰয়োজন হয় যেনেধৰণৰ গাহৰি ছাগলী এই সকলোবোৰৰ প্ৰয়োজন হয় আৰু এই পূজাটোত আমাৰ ট্ৰেডিচনেল ডাঞ্চ গান এই সকলোবোৰ সকলোবোৰৰে আয়োজন কৰা হয়